অ স্মৃতি বুলি ক'ব গ'লে নোহোৱা নহয় এনে আমাৰ দুটাৰে খুত খাত সৰুৰে পৰা লাগিয়ে থাকে বহুত লাগি থাকে আমাৰ সি সৰুতে এতিয়া বাৰু সি ভাল হৈছে বহুতখিনি সৰুতে বিৰাট বদমাছো আছিলে ক'ব গ'লে বাকী আমাৰ স্মৃতি বুলি ক'ব গ'লে সৰুৰ বহুতখিনি আছে যোনটো সৰুতে আমাৰ আছিলে কি সি মানে এবাৰ আমি দেৱালী আছিলে আমি মানে একেলগে ধুনীয়াকৈ বহি আছিলোঁ মই তেতিয়া তাক সি বহুত সৰু আৰু মই তাক লৈ আছিলোঁ এই সেইটো টাইমত বোমা আছিলে এনেকৈ আফলাই দিয়া বোমা যিটো আফলাই দিলে শব্দ হৈ যায় তেতিয়া সি কি কৰিছিলে সেইটো মানে যোনটো বম আছিলে সেইটো মানে বহুত কালাৰফুল আছিল কালাৰফুল আছিল সেই কালাৰফুলটো কি কৰিছিল সি উঠি উঠি কালাৰফুল আছিল বিৰাট বোমাটো তাৰপিছত সেই বোমাটো সি কি কৰিছিল চকলেট বুলি ভাবি কিনে খাই দিছিল তো সেইটো এটা বহুত স্মৰণীয় হয় তাৰপিছত তাৰ বহুত মানে ৰাতিখন তাক মেডিকেলত নিবলগীয়া হৈছিল এই বহুত নাটক আৰু ৰাতিখন কাৰণ সি সেই বোমাটো খাই দিছিল খাই দিয়াৰ পিছত চকলেট বুলি ভাবি খাই দিছিলে আৰু এটা স্মৃতি আছিল সেইটো হ'ল সি এবাৰ পাহাৰৰ পৰা পৰিছিল পাহাৰৰ পৰা মানে কি ধুনীয়াকৈ ঠাণ্ডাৰ দিন আছিল তাক ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই কৰি থৈ দিছিল পিন্ধাই থৈ দিছিল তাৰপিছত সি ওপৰৰ পৰা কি হ'ল হঠাতকৈ সি মানে কি হ'ল কিবা ভৰিখন পিচলি কিনি ওপৰৰ পৰা পৰি গ'ল পৰি যোৱাৰ পিছত এই পাহাৰৰ পৰা মানে একদম চিনেমা টাইপ চিন আৰু ওপৰৰ পৰা সি পৰি আছে ইফালে দেউতাই কাপোৰ নিপিন্ধাকৈ আছিলে দেউতায়ো তাক পৰা দেখি কিনে দেউতায়ো ওপৰৰ পৰা জাঁপ দিলে জাঁপ দিয়াৰ পিছত এনেকে দুয়োটায়ে বাগৰি বাগৰি বাগৰি বাগৰি একদম তলত পৰিছে তাৰপিছত তাৰ বাৰু ইমান একো নহ'ল কাৰণ ঠাণ্ডাৰ দিন আছিল ন' কাপোৰ চাপোৰ পিন্ধি আছিল কিন্তু দেউতাৰ বহুত অৱস্থা বেয়া হৈ গ'ল কাৰণ দেউতা গা ধুব ওলাইছিল একো কাপোৰ পিন্ধা নাছিল তাৰপিছত আপোনাৰ কি হ'ল ঠাণ্ডাতে দেউতাৰ মানে একদম তাৰ পাচত ডাইৰেক্ট আৰু সেয়া দিবলগা হৈ গ'ল আৰু মেডিকেলত যাবলগীয়া হৈ গ'ল আৰু এনেকুৱাই আৰু এনেকুৱা সৰু সৰু স্মৃতি যেতিয়া সি বোমা খাইছিল তেতিয়াও তাক হস্পিটেলত ভৰ্তি কৰাবলগীয়া হ'ল সি তেতিয়া সৰু আছিল গালি চালিও শিকিছিল বহুত তো সেই তেনেকুৱাই আৰু নাৰ্চবিলাকৰ লগতো বহুত নাটক হৈছিলে সেনেকুৱাই আৰু সৰু সৰু কিছুমান স্মৃতি আৰু আছে আৰু তেনেকুৱা বহুত মই এই দুটাই ক'লো আৰু